মই ৰান্ধিবলৈ আৰম্ভ কৰিছিলোঁ মানে বহুত সৰুতেই ৰান্ধিবলৈ আৰম্ভ কৰিছিলোঁ মানে এনেই এনেদৰে চাই থাকোঁ মাহঁতক ৰন্ধা চাওঁ খুৰীহঁতক ৰন্ধা চাওঁ আৰু নিজৰ বাইদেউহঁতক ৰন্ধা চাই থাকোঁ এনেকৈয়ে লাহে লাহে ৰন্ধা চাই এদিন ঘৰত যেতিয়া মা ঘৰত কিবা কামত যাবলগীয়া হৈছিলে বাহিৰলৈ তেতিয়া ঘৰত ভাত বনাই থ'বলৈ ক'লে আৰু চব্জি বনাই থ'বলৈ ক'লে তেতিয়া মই বনাইছিলোঁ প্ৰথমবাৰ আলুভাজি আৰু দাইল দালি বনাইছিলোঁ দালিত বন্ধাকবি দি দিছিলোঁ বনাইছিলোঁ তেতিয়া তেতিয়া বনাওঁতে মানে এনেকৈ আলুভাজি মানে ছিম্পুলকৈ আলুভাজিয়ে বনাইছিলোঁ তেতিয়া কেনেকুৱা হৈছিলে মানে হালধি সৰহকৈ দি পাইছিলোঁ আৰু নিমখ কমকৈ দি পাইছিলোঁ এনেদৰে ৰন্ধা হৈছিলে তাৰপিছত এনেকৈ ৰান্ধি মেলি মাহঁতৰ কাৰণে থৈ দিয়া হৈছিলে আৰু এইফালে দালি অকল দালি এনেকৈ কুকাৰত দালি বহাই দিয়া হৈছিলে দালি আৰু বন্ধাকবি একেলগতে নিমখ হালধি দি পেলাই একেলগতেই ব বনাইছিলোঁ প্ৰথম অভিজ্ঞতাটো ক'বলৈ গ'লে ভালে আৰু এনেকৈ লাহে লাহে কৰি অলপ অলপ মানে কমৰ পৰা আৰু অলপ বেছিলৈ শিকিলোঁ এনেকৈ বেছিলৈ শিকি শিকি শিকি এতিয়া কুকুৰা মাংস বনাবলৈ মন যায় গাহৰি মাংস বনাবলৈ মন যায় ভালদৰে সেনেকৈ বনাবলৈ মন যায় এতিয়া কিন্তু ৰান্ধি বহুত ভাল লাগে এতিয়া এতিয়াতো তিনিবেলা তিনি টাইম ৰন্ধা নিচিনাই হয় আৰু প্ৰতিবাৰেই বেলেগ বেলেগ চব্জি আৰু প্ৰতিবাৰেই ভাতেই বনাবলগীয়া হয় এতিয়া এতিয়ালৈ মানে ৰন্ধাৰ ৰান্ধি বাঢ়ি মানে ভাল পাওঁ নিজে ৰান্ধিও ভাল পাওঁ নিজে মানুহক খুৱায়ো ভাল পাওঁ এনেদৰেই